হয় কি লাগিছিলে আপোনাক হয় কেনেকুৱা ধৰণৰ লাগে আৰু কিমান প্ৰাইচটো কিমান ক'ব হয় অঁ প্ৰাইচবোৰ অলপ এটা কষ্টলি হ'ব আপোনাৰ বেলেগো প্ৰডাক্ট আছে আপুনি চাব পাৰিব অঁ বেলাভিটাবোৰ নাই বেলেগ এনেকুৱা আছে এনেকুৱা ছেইম ধৰণৰ বেলেগ আছে সেইটো ল'ব পাৰে যদি ল'ব পাৰিব সেইটো সেইটো হ'ব তোমাৰ পাঁচশ ছশ মানৰ হ'ব অঁ নাযায় নাযায় আপুনি চেক কৰিব পাৰিব একো নাই খালি আপোনাৰ দামটো অলপ বেছি পৰিব যোনটো আপোনাৰ হেভিবোৰ দামটো অলপ বেছি পৰিব সেইটো হয় বাৰু

অঁ হয় অঁ হয় সেইটো আপুনি পা পাব খালি ইবোৰ অলপ কষ্টলি হ'ব আমি নাৰাখোঁ মানে যোনবোৰ কমদামী সেইবোৰ নাৰাখোঁ মানে অলপ হেৰি থাকে মানে দামী দামী থাকে তেতিয়াহে নেযায় নেযায় নেযায় সেইটো নেযায় টেনশ্যন ল'ব নালাগে সেইটো গেৰাণ্টি দিব নোৱাৰিম খালি আপুনি ল'ব পাৰিব আৰু হয় হয় এইটো নাযায় এইটো চাব আপুনি নিজে চাব পাৰিব আপুনি নিজে চাই ল'ব